মোৰ জীৱনত মনত ৰৈ যোৱা শিক্ষক হিচাপে প্ৰথম অৱস্থাত যেতিয়া পোনপ্ৰথমে স্কুলত পিতৃ মাতৃয়ে স্কুলত নাম লগাই দিছে প্ৰথম সেইটো সময়ত আমি পঢ়িছিলোঁ এ আৰু বি ক্লাছ প্ৰথম শ্ৰেণী প্ৰথম শ্ৰেণী হিচাপে ক'বলৈ গ'লে এ ক্লাছ আৰু বি ক্লাছ আছিলে সেইটো সময়ত আৰু সেই ক্লাছ দুটা এ ক্লাছ আৰু বি ক্লাছ দুটাত একে এজন মাত্ৰ শিক্ষকেই গোটেইকেইটা বিষয় আমাক পঢ়াইছিলে আজি অসমীয়া অংক বা ইংৰাজী আমাৰ আখৰ চিনাকীৰ পৰ্বৰ পৰা আদি কৰি যিখিনিকে অংক প্ৰথম দুটা শ্ৰেণী এজন শিক্ষকে পঢ়াইছিলে আমি তেওঁক শৰ্মা ছাৰ বুলি কওঁ প্ৰাইমেৰী স্কুলৰ প্ৰথম ক্লাছ দুটা সেই তেখেতৰ কথা আজিলৈকে পাহৰিব আমি নোৱাৰোঁ কাৰণ তেওঁ যিটো ধৰণে আমাক শিক্ষা প্ৰথম স্কুলীয়া শিক্ষা প্ৰথম তেখেতৰ পৰাই আমি আহৰণ কৰিছোঁ মনত ৰৈ যোৱা হিচাপত এইটোৱে হেৰি হয় সেইটো সময়ত তেখেতে আমাক কি যেতিয়া আমি ৰাতিপুৱা আমাৰ সেইটো সময়ত ছটা বজাত ক্লাছ আৰম্ভ হৈছিলে আমি ইস্কুললৈ যাওঁ ছটা বজাৰ আগত গৈ শ্ৰেণীত উপস্থিত হওঁ ছাৰ আহি পায় ছটা বজাৰ লগে লগে ছাৰে ক্লাছ আৰম্ভ কৰেহি আৰু যিখিনি আমাক কৰিবলৈ দিয়ে আমাক অংকই হওক কৰিবলৈ দিয়ক ইংৰাজী আখৰে হওক বা অসমীয়া বিষয় টোকে শিকক অসমীয়া আখৰকেইটাকে শিকাই তেতিয়া সেইখিনি যিয়েই প্ৰথমতে যিয়ে প্ৰথমতে লিখি ছাৰক দেখুৱাই ছাৰে দেখুৱাই বুজাই দিয়া মতে বা ছাৰে লিখিবলৈ শিকাই দিয়া মতে যেতিয়া আমি কৰি ছাৰক লগে লগে স্লেট পেঞ্চিল সেইটো সময়ত আমি স্লেটত লিখিছিলোঁ পেঞ্চিলেৰে পেঞ্চিল ব্যৱহাৰ কৰিছিলোঁ স্লেটত লিখা পেঞ্চিল তেতিয়া ছাৰক যেতিয়া দেখুৱাওঁ ছাৰে যদি আমি গোটেই এইকেইটা ছাৰে দিয়া প্ৰশ্ন উত্তৰ ৰাইট কৰিব পাৰোঁ তেতিয়া ছাৰে আমাক এটা এনকাৰেজমেণ্টৰ কাৰণে আমাৰ সেইখন স্কুলত এজোপা অমৰা গছ আছিলে সেই অমৰা ছাৰে অমৰাবিলাক তুলি আনি থৈ দিয়ে আৰু টেবুলত আনি থৈ আমাক তেওঁ যে যিয়ে ভালধৰণে প্ৰথমতে দেখুৱাই তেওঁ সেই ষ্টুডেণ্টক ছাৰে এটা এটাকৈ অমৰা দিয়ে সেই কথাটো আমাৰ এতিয়াও মনত আছে ছাৰৰ কথা আমি এতিয়াও আমি ল'বই লাগিব মনত ৰাখিবই লাগিব তেনেকুৱা ধৰণৰে আৰু তাৰপিছত তেখেতৰ যি শাস্তিমূলক তেখেতে হেৰি কৰিছিলে প্ৰশ্ন উত্তৰ নোৱাৰিলে যিখিনি আমাক শাস্তি দিছিলে সেই শাস্তি ক'বলৈ গ'লে আমি সেইটো সময়টো সৰু ফ্ৰক পিন্ধি যাওঁ বা ল'ৰাবিলাকে হাফ পেণ্ট পিন্ধি যায় তেতিয়া ছাৰে কি কয় এইটো আঁঠুৰ ওপৰত ছাৰে চকেৰে কি পাঁচটা দাগ পাঁচডাল দাগ চকেৰে আঁঠুৰ ওপৰত টানি লয় সেই পাঁচডাল দাগ এডাল লগত ডাঙৰ এডাল বাঁহৰ এডাল বেত এডাল লৈ আহে অঁ সেই বেতৰ আমি সেইটো সময়ৰ শিক্ষাটো আছিলে চেকনিৰ আগত বিদ্যা আজিকালি শিক্ষাৰ লগত সম্পূৰ্ণই বেলেগ বিপৰীত ধৰণৰ আছে বিপৰীত আছিলে গতিকে আমি চেকনিৰ আগত যি বিদ্যা শিকিলোঁ আৰু নোৱাৰিলে যি আমাক শাস্তি দিছিলে ভৰিত কলাফুলৰ ওপৰত ছাৰে পাঁচডাল চকেৰে আঁচ টানে আৰু সেই পাঁচডাল দাগত প্ৰতিটো দাগত এক বেত এক বেত কে দি যায় সেয়াই হৈছে আমাৰ স্কুলীয়া শিক্ষাৰ প্ৰথম শিক্ষাগুৰুজনৰ নৰ পৰা পোৱা শাস্তিয়ে হওক বা শিক্ষা গুৰুজনৰ পৰা পোৱা যি আমি অমৰাৰ যি আমি হেৰি পুৰস্কাৰ হিচাপে পাওঁ খাবলৈ আমাক দিয়ে ছাৰে সেইখিনি কথা আমি এতিয়াও আমাৰ এইটো বয়সলৈকে আমাৰ মনত আছে তাৰো তাৰপাছতে সেই দুটা ক্লাছ পা পাৰ হৈ যোৱাৰ পাছত ক্লাছ ওৱান এখন প্ৰাইমেৰী ক্লাছকেইটা আকৌ ওৱানৰ পৰা ফাইভলৈকে বেলেগ এখন স্কুলত সেইকেইটা ক্লাছ হৈছিলে তে সেইটো সময়ত আমি আমি যিহেতু আই চি এমপ্লইৰ হেৰি আছিলোঁ দেউতা যিহেতু আই অ চিৰে আছিলে আই অ চিত চাকৰি কৰিছিলে সেইকাৰণে আই অ চিৰ স্কুলকেইখনো বেলেগ বেলেগ আছিলে আমি গৈ তাত যেতিয়া পঢ়োঁ তাত ফাইভলৈকে আছিলে ওৱানৰ পৰা ফাইভলৈকে সেইখন স্কুলত আমি আকৌ পঢ়িছোঁগৈ তাত এজন ছাৰক পাইছিলোঁ এজন অংকৰ ছাৰ অংক ছাৰ ক'বলৈ গ'লে তেখেত এতিয়াও আছে এতিয়া তেওঁ বৃদ্ধ হ'ল যদিও আজি কেইদিনমানৰ আগত তেখেতক আমি লগ কৰি আহিছোঁ ছাৰৰ এতিয়াও সেই সৰুকালৰ কথা কিছুমান এতিয়াও মনত আছে আমাক কিধৰণে পঢ়াইছিলে ছাৰে সেইবিলাক কথা সোঁৱৰাই দিছে বা আমিও ছাৰক কৰিছোঁ তেখেতৰ পৰা পোৱা আৰ শাস্তি তেখেতলৈ সদায় আমাৰ অকল মোৰ বুলি নহয় প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সেই সময়ত ছাৰৰ আগৰ ওচৰত যি ছাৰক যিখিনি ল'ৰা ছোৱালীয়ে পাইছিলে এতিয়া এতিয়ালৈকে তেখেতৰ যি শিক্ষা প্ৰদান কৰাৰ তেখেতৰ যি হেৰি আছিলে তেখেতে যি দায়িত্ব লৈ লৈছিলে বা যিটো ধৰণে তেখেতে জ্ঞান দিছিলে প্ৰত্যেকজন আমাৰ ছাত্ৰ ছাত্ৰীয়ে সেই সময়ৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও মনত আছে তেখেতলৈ আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰে খুব ভয় লাগে অ' ছাৰ আহিছে বোলে তেখেতক আমি হাজৰিকা ছাৰ বুলি আমি সেইটো সময়ত জানোঁ সেই সময়ত আমি হাজৰিকা ছাৰ বুলি ক'লে আমাৰ খুবেই ভয় লাগে ছাৰৰ ক্লাছ আছে অংকৰ ক্লাছ আছে মৌখিকৰ ক্লাছ আছে আমাৰ সেইদিনা আমাৰ মুখৰ মাত কথা হেৰাই যায় ছাৰে দীঘল বেত এডাল লৈ আহিব আৰু বৰ্ডত কেতিয়াবা বৰ্ডলৈ মাতি লৈ যায় মৌখিক মুখে মুখে সুধে নোৱাৰিলে ছাৰৰ পৰা সেই শাস্তি হাতত ছাৰে সেই বেতৰ বেতৰ যি বাঁহৰ বেতৰ বা যি চেকনি সেই চেকনিৰে হাতত পাঁচ বেত দহ বেত তেনেকুৱাকৈ দিছিলে বা ছাৰৰ যি গালি ৰঙা চকুৰ যি ছাৰৰ কণ্ঠৰে যি গালি দিব সেই গালিত আমি মানে আমাৰ আমি কঁপি যাওঁ ভয়তে কঁপি যাওঁ বিশেষ নামাৰে নোৱাৰিলে কুৱেশ্যন এনচাৰ নোৱাৰিলে আমাক হাতত দুই দুইখন হাতত পা পাঁচ বেত পাঁচ বেতকৈ তেনেকৈ দিয়ে কিন্তু আমাৰ সেই পাঁচ বেত পাব খাবলৈকে আমাৰ তেখেতৰ কাৰণে আমাৰ কাৰণে বহুত ডাঙৰ শাস্তি বুলি আমি ভাবোঁ তেখেত আহিলে তেখেতক দেখিলে আমি বহুতেই ভয় কৰোঁ এতিয়াও আমি তেখেতক এতিয়াও সেই ভয়ৰ কাৰ ভয়ত থাকি থাকিয়ে তেখেতক এতিয়াও আমি বহুতেই সন্মান কৰোঁ এতিয়াও ছাৰ জীয়াই জীৱিত হৈ আছে গতিকে ছাৰ সেই দুজন স্কুলীয়া জীৱনৰ সেই প্ৰাইমেৰী স্কুলৰ প্ৰথম স্কুলত পোৱা যিজন ছাৰ আছিলে শৰ্মা ছাৰ আৰু তাৰপাছত যিজন হাজৰিকা ছাৰ আছে তেখেতলোকৰ শিক্ষাৰ যি আমাক শিক্ষা দিলে তেখেতলোকৰ আমি আজীৱন আমি মনত ৰাখিবই লাগিব আৰু তেখেতলোকলে এতিয়াও সশ্ৰদ্ধ প্ৰণাম ইয়াৰ পৰাই জনাইছোঁ